হয় নমস্কাৰ হয় কওক কিহৰ অসুবিধা আপুনি

তিনি চাৰি মাহৰ পৰা হৈ আছে তিনি চাৰি দিনৰ পৰা হৈ আছে অঁ এতিয়া বৰ্তমান কেনেকুৱা আপোনাৰ এতিয়া বিষটো অনুভৱ হোৱা নাই অ হয় ঠিক আছে আপোনাৰ ভালদৰে চেক আপ এটা কৰিহে জনাব পৰা হ'ব সদ্যহতে কিবা ঔষধ পাতি ব্যৱহাৰ কৰিছিলে নেকি হয় সেইটো খালে আগ আৰাম পায়নে অঁ তেতিয়া আপোনাৰ এইটো বিশেষ চিন্তা কৰিবলগীয়া একো কাৰণ দেখা নাই বাৰু হ'লেও দুই এটা আমাৰ টেষ্ট আছে কৰাব লাগিব আপুনি আমাৰ যিহেতু ৰুৰেৰ ৰুৰেল এৰিয়াত গোটেইখিনি সুবিধা নাপাব আপুনি মোৰ নিৰ্দিষ্ট কিছুমান সুবিধা আছে হ'লেও মই চাই লওঁ আপোনাক দুটামান মেডিচিন দিয়াৰ পিছত যদি আপুনি আৰাম নাপায় এসপ্তাহৰ পিছত আপোনাক এইটো মই চাই লওঁ ট্ৰিটমেণ্টটো দি তাৰপিছত আপোনাৰ দুটামান টেষ্টটো লেখাই দিম এইখিনি কৰাই চাওক আৰু এই মেডিচিনখিনি লেখাই পেলাই দিয়াওঁ আমাৰ অঁ অঁ টেষ্টটো আপোনাৰ বিশেষ ভয় খাবলগীয়া একো নাই বাৰু সাধাৰণ সাধাৰণ টেষ্টেই আছে আমাৰ ইয়াতে গোটেইখিনি সুবিধা নাই যিহেতু গাঁৱলীয়া এৰিয়া আমাৰ ৰুৰেল এৰিয়াত যিখিনি সাধাৰণতে আছে ইয়াৰ ভিতৰতে আপুনি আমাৰ ইয়াতে আপোনাৰ আল্ট্ৰাচাউণ্ডটো হ'ব এক্সৰে'টো হ'ব তাতকে বিশেষ আমাৰ ইয়াত নাপাব তাতকে উন্নত ধৰণৰ কাৰণে আপুনি বাহিৰত পঠাব লাগিব আমি আৰু সাধাৰণ টেষ্টৰ ভিতৰত আমাৰ তেজ পৰীক্ষাখিনি আছে তেজ পৰীক্ষা প্ৰায়কিটাই আছে হয় বাৰু ইয়াতে হয় আৰু হয় হয় পাব আপুনি নিশ্চয় আহক আপুনি আহক আমাৰ ইয়াত হস্পিটেলত আহক লগ পাব আৰু লগ পোৱাৰ পিছতে এইখিনি পৰীক্ষা নিৰীক্ষা কৰি আমি চাম বাৰু ঠিক আছে হয় আপুনি খাইছে

বৰ্তমান আপুনি এইটো খাব নালাগে বাৰু আপুনি আহকচোন চাই লৈ পেলাই মই আপোনাক এইখিনি ট্ৰিটমেণ্টখিনি দি আৰম্ভ কৰিম তাৰপিছত আপুনি নিশ্চিন্ত থাকক বাৰু আপুনি আহি যাওক এবাৰ ঠিক আছে হ'ব দিয়ক